আমি গোঁঠা কাম কৰিবলৈ হ'লে প্ৰথমে লাগিব আমাক শলা আৰু কোৰচা ঊল সূতা ঊল সূতা আপোনাৰ ফলা ঊলো লাগিব বা কিছুমানে ফলা ঊল কিছুমানে গোটা ঊল কিছুমানে এনেকুৱা গুলিৰেও কৰে সেয়া গোঁঠিবলৈ শলাটো লাগিব কোৰচাটো লাগিব ঊল সূতা লাগিব তাৰপাছতে আকৌ চিলাই কৰিবলৈ হ'লে আপোনাৰ ৰুমাল এখনেই চিলালো যেনিবা ৰুমালত এম্ব্ৰইডেৰী কৰিলোঁৱেই যেনিবা ৰুমাল এম্ব্ৰইডেৰী কৰিবলৈ হ'লে আমাৰ প্ৰথমেই লাগিব ফ্ৰেমটো তাৰ পিছতে আঁকিবলৈ কাৰণে ডিজাইনটো উঠাই ল'বলৈ কাৰণে কাৰ্বন লাগিব কাঠপেঞ্চিল লাগিব তাৰ পিছতে সেইখিনি আঁকি হোৱাৰ পিছত চিলাবলৈ কাৰণে বেজি লাগিব গুলি সূতা লাগিব গুলি সূতাৰে সৈতে যোনে যেনেকুৱা পাই ডিজাইন দি দি গোঁঠিব পাৰে চিলাবও পাৰে এতিয়া ঊল সূতাৰে গোঁঠিবলৈ হ'লে আপোনাৰ কিছুমানে চুৱেটাৰ গোঁঠি লয় কিছুমানে মাফলাৰ গোঁঠি লয় কিছুমানে আপোনাৰ ধেৰ বিভিন্ন ধৰণৰ গোঁঠিব পাৰে মোজা হাত মোজা এনেকুৱা হাফ চুৱেটাৰ ফোল চুৱেটাৰ ফ্ৰকো ঠাণ্ডা দিনত পিন্ধিবলৈ কাৰণে সৰু ল'ৰা ছোৱালীকেইটাক ফ্ৰকো গোঁঠি দিয়ে ঊলেৰে সেয়াই শলা লাগে আৰু কোৰচা লাগে আৰু চিলাবলৈ কাৰণে ৰুমাল চিলাই গাৰু ক'ভাৰ টেবুল ক্ল'ঠ কিছুমানে নিজৰ টিভি ঢাকিবলৈ কাৰণে ফুল ডিজাইন ডিজাইন হাতেৰে চিলাই লৈছিলে আগৰ দিনত আজিকালি দেখোন হাতেৰে চিলাই কৰিবলৈ এৰিয়েই দিছে আজিকালি মেচিন আহিছে মেচিনেৰে ইজি হয় সোনকালে হয় সোনকালে হোৱাটোৱেই বিচাৰে মানুহে দেৰি হোৱাটো নিবিচাৰে সোনকালে হোৱাটোৱেই বিচাৰে সেইটো কাৰণে মেচিন লয় আজিকালি হাতৰ কামবোৰ এৰিয়েই দিছে তথাপি কিছুমানে হাতেৰে চিলাই কৰে বাৰু আমিয়ো কৰোঁ কেতিয়াবা কেতিয়াবা মন গ'লে হাতেৰে চিলোৱা ডিজাইনটো আৰু হাতৰ চিলাইটো বহুতেই বেলেগ দেখিবলৈয়ো ভাল হৈ যায় মেচিনৰটো আপোনাৰ কিছুমান সূতা এডাল চিঙি যোৱা লগে লগে গোটেইখিনি ফুল এৰাই থাকে ভালকৈ গাঁঠিবোৰ নিদিয়ে আৰু আমাৰ হাতৰ চিলাইবোৰ হ'ল আপোনাৰ কাপোৰ ফাটি যাব তথাপিও আমাৰ ফুল এৰাই খাই নাযায় সেয়াই আমি কৰোঁ মাজে মাজে কেতিয়াবা সময় পালে এনেকুৱা কৰি থাকো আৰু কেতিয়াবা গোঁঠিবলৈ মন গ'লে ঊল কিনি আনো ঊলেৰে আমি চুৱেটাৰ গোঁঠো বা মাফলাৰ একখনকে গোঁঠো ঠাণ্ডা দিনত এনে এনেকুৱা কৰোঁ আমি